বৰ্তমান আমাৰ অঞ্চলত ঋতুকালীন উৎসৱ হিচাপে বিহু আমি পাতোঁ যেনেধৰে যেনেধৰণে কাতি বিহু মাঘ বিহু সেইবোৰ হৈছে ঋতুকালীন বিহু ঋতুকালীন বিহুৰ ভিতৰত আচলতে তেনেকুৱা একো নাথাকে আৰু বহাগ মাহত বহাগ বিহু কাতি মাহত কাতি বিহু মাঘ মাহত মাঘ বিহু হিচাপে আমি এই তিনি বিহুকে আমি পাতোঁ আৰু এই তিনি বিহুত বিভিন্ন ধৰণে খাদ্য খাদ্য প্ৰস্তুতি কৰে যেনেধৰণে ঢেঁকীত পিঠাগুড়ি খুন্দে পিঠাগুড়ি খুন্দি পিঠা পনাৰ প্ৰস্তুত কৰে আৰু সেই পিঠা পনাসমূহ আলহী অতিথি লৈ থৈ আলহী অতিথি আহিলে ধুনীয়াকৈ সাদৰেৰে সেই পিঠা পনাসমূহ তেওঁলোকক খাবলৈ দিয়ে আৰু লগতে আৰু তেনেধৰণে হুঁচৰি দল উলিয়াই হুঁচৰি দল উলিয়াই লগতে বিহু নৃত্য প্ৰদৰ্শন কৰে গাঁৱৰ গাঁৱৰ ৰাইজে মিলি নামঘৰত প্ৰাৰ্থনা কৰে ঋতুকালীন উৎসৱ হিচাপে তেনেধৰণে একো পালন কৰা নহয় যেনেধৰণে হৰ্ণবিল মেলা ডিমাপুৰত পতা হয় তেওঁলোকে নিজৰ পৰম্পৰাগত খাদ্য খাদ্য লগতে তেওঁলোকৰ যিসমূহ পিন্ধন উৰণ যিখিনি পিন্ধন উৰণ তেওঁলোকৰ ব্যৱস্থা আছে সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰে সেইখিনি থয় লগতে খাদ্যসমূহ তেওঁলোকে বনায় আৰু বিভিন্ন ধৰণৰ হৰ্ণবিল মেলালৈ মানুহ যায় সকলোৱে আহে পাহাৰীয়া দাঁতি কাষৰীয়া অঞ্চলৰ পৰা তেওঁলোক আহে নিজৰ বস্তুবোৰ নিজৰ বেপাৰ বাণিজ্য আচলতে তাত তেওঁলোকে বিনিময় প্ৰথা কৰে আৰু বিনিময় প্ৰথাৰ জৰিয়তে তেওঁলোকে আমদানি ৰপ্তানি আমদানি ৰপ্তানি তেনেকুৱা ধৰণৰ আমদানি ৰপ্তনী নহয় অন্যথা এনেকৈ ক'ব পাৰি যে ছাগলী এটাৰ বিনিময়ত চাউল এক কেজি নাইবা চেনীৰ বিনিময়ত আটা তেনেকৈ তেনেকেই সেইটো হৈছে বিনিময় প্ৰথা আৰু এই বিনিময় প্ৰথাত কোনো মুদ্ৰাৰ প্ৰচলন নাথাকে আৰু এই বিনিময় প্ৰথা হৰ্ণবিল মেলাৰ যিসমূহ যিসকল লোক পাহাৰীয়া অঞ্চলত থাকে তেওঁলোকে পাহাৰীয়া অঞ্চলত খেতি কৰে নিজৰ ঝুম খেতি কৰে লগতে বিভিন্ন ধৰণৰ খেতি কৰে আৰু সেই খেতিসমূহ কৰি তেওঁলোকে যোনখিনি সমতল ঠাই সেই সমতল ঠাইলৈ বিকিবলৈ আহে আৰু বিকাৰ পাছত তেওঁলোকে বিনিময় কথা প্ৰথা কৰে আৰু যিটো তেওঁলোকে সমতল অঞ্চলত যিখিনি বস্তু পায় সেইখিনি বস্তুৰ লগত নিজৰ বস্তুখিনি বিনিময় কৰি সেইখিনি বস্তু তেওঁলোকে লৈ যায় আৰু এইখিনি হৰ্ণ হৰ্ণবিল মেলা হৈছে আমাৰ অসমীয়াই অসমৰ বিখ্যাত এখন এখন এখন মেলা আৰু এই মেলাখন বছৰৰ কোনোবা এটা কালতহে হয় কোনোবা এটা মাহত হয় আৰু এখন এইখন হৈছে বিশ্ববিখ্যাত এখন মেলা আৰু লগতে ক'বলৈ গ'লে তাত তেওঁলোকে যোনখিনি নাগামিজ আছে নাগামিজ আছে মিচিং আছে বিভিন্ন ধৰণৰ লোক আছে ডিমাপুৰত আৰু সেই লোকসকলে তেওঁলোকৰ যোনখিনি খাদ্য খাদ্যখিনি যেনেকৈ তেওঁলোকে নিজৰ মাংস হিচাপত তেওঁলোকে গাহৰি মাৰে আৰু তেওঁলোকৰ লগত যোনখিনি তেওঁলোকৰ আৰু কি বুলি ক'ম এতিয়াও ক'বলৈ গ'লে তেওঁলোকে যোনখিনি লাওপানী লাওপানী নকয় তেওঁলোকে আচলতে যিখিনি চাউলৰ পৰা বনায় সেইখিনি তেওঁলোকে খায় সকলোৱে খায় ডেকা গাভৰুৱে মিলি নাচে বাগে ঢোল বজায় লগতে নৃত্য প্ৰদৰ্শন কৰে তেওঁলোকৰ নিজৰ সংগীত তেওঁলোকে গায় আৰু সেই সংগীতসমূহ গোৱাৰ পাছত সকলোৱে নিজৰ নিজৰ নিজৰ নিজৰ কৰ্তব্য পালন কৰে

ডিমাপুৰত তেনেকুৱা কোনো ঠাই নাই ডিমাপুৰৰ নিচিনা তেনেকুৱা কোনো ঠাই নাই বুলি ক'ব পাৰি আৰু